মোৰ খাদ্য সংস্কৃতিৰ এক অংগ হোৱা কিছুমান বিশেষ খাদ্য হৈছে ভাত ৰুটি মাংস ইত্যাদি এইবোৰ তৈয়াৰ কৰাৰ সময়ত সৰহকৈ ব্যৱহাৰ হোৱা সামগ্ৰী হৈছে চাউল আটা মাংস ইত্যাদি লগতে মচলা পাতি যিমান যি লাগে সেইবিলাক দি এইবোৰ প্ৰস্তুত কৰা হয় সাধাৰণতে ভাত বনাওঁতে চাউলৰ প্ৰয়োজন হয় ৰুটি বনাওঁতে আটাৰ প্ৰয়োজন হয় আটাৰ আৰু ঘেঁহুৰ পৰা লোৱা হয় আৰু মাংস বনাওঁতে সচৰাচৰ আমি মুৰ্গী ব্যৱহাৰ কৰোঁ মুৰ্গীৰ মাংসটো বেছি চলে ইয়াতে সেয়ে